এজন লিখক হিচাপে মই বৰ্তমান সময়ত চৰিত্ৰ কথা ক'বলৈ গ'লে মই সমাজত মানে নাৰী চৰিত্ৰটো বেছি প্ৰাধান্য দিম কিয়নো বৰ্তমান সময়ত লিখকসকলে লিখা লিখনিসমূহত নাৰী চৰিত্ৰ প্ৰাধান্য দিয়া দেখা নাযায় বৰ্তমান সময়ত আৰু বিভিন্ন কিছুমান বিষয় আছে সেই বিষয়সমূহ প্ৰাধান্য দিম যিসমূহ বিষয় আজিলৈকে কোনো এজন লিখকে উত্থাপন কৰা নাই সমাজৰ বিভিন্ন সমস্যা একোখন গাঁৱলীয়া জীৱনৰ সমাজানিক ব্যৱস্থা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা নাৰীসকলৰ ভূমিকা নাৰীসকলক দিয়া কঠোৰ শাস্তি আদি সকলো দিশ মই বিশ্লেষণ কৰাত সহায় কৰিম মই লিখা লিখনিসমূহত এইসমূহে বিভিন্ন ধৰণে প্ৰভাৱ পেলাব একোজনী নাৰীৰ বিভিন্ন সকলো সমস্যা নাৰীৰ বিভিন্ন চৰিত্ৰ নাৰীৰ সকলো বিভিন্ন সমস্যা ঘটনা উপঘটনা সকলোবোৰ সম্পূৰ্ণকৈ বিশ্লেষণ কৰাত সহায় কৰিম সমাজৰ বিভিন্ন ব্যক্তি আছে যিসমূহ ব্যক্তিয়ে নিজৰ লিখনিসমূহক কেৱল পুৰুষক বা একোহাল যৌৱন যুৱতীকে প্ৰাধান্য দেখা যায় কোনো এগৰাকী মহিলাক বিশেষভাৱে প্ৰাধান্য দি লিখনিসমূহ লিখা দেখা নাযায় কিয়নো বৰ্তমান সমাজতান্ত্ৰিক ব্যৱস্থাটো হৈছে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা যদিও পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা হয় তথাপিও নাৰীসকলক প্ৰাধান্য দিয়াটো অতি জৰুৰী মই যিসমূহ লিখনি লিখিম বা যিসমূহ লিখনি লিখোঁ সেইসমূহত মই একোটা নাৰী চৰিত্ৰক বিশেষভাৱে প্ৰাধান্য দিওঁ কিয়নো নাৰী হ'ল সমাজৰ আগস্থান নাৰীয়ে হ'ল সৃষ্টিৰ মূল নাৰীৰ জৰিয়তে একোখন সমাজৰ আগবাঢ়ি গৈছে নাৰীৰ অবিহনে একোখন সমাজ তেনেই অসম্পূৰ্ণ নাৰীয়ে হ'ল একোগৰাকী সৃষ্টিৰ মূল বুলি কোৱা হয় নাৰীসকলৰ অবিহনে একোখন সমাজতান্ত্ৰিক ব্যৱস্থা সুচাৰুৰূপে প্ৰচলিত নহয় উদাহৰণস্বৰূপে একোখন ঘৰৰ পৰা আৰম্ভ কৰি দেশৰ সকলো সমস্যা দূৰ কৰে একোগৰাকী মহিলাই বা একোগৰাকী নাৰীয়ে গতিকে লিখনিসমূহক নাৰীক প্ৰাধান্য দিয়াটো অতি জৰুৰী কিয়নো নাৰীসমূহৰ জৰিয়তে একোখন দেশ একোখন ঘৰ সুৰূপে পৰিচালিত হয় হয় পুৰুষ হিচাপে মই পুৰুষ চৰিত্ৰৰ কথা ক'বলৈ নাযাওঁ কিয়নো পুৰুষৰ প্ৰতিটো দিশ একোজন পুৰুষে নিজেই অনুভৱ কৰিব পাৰে কিন্তু পুৰুষসকলৰ সমস্যা পুৰুষসকলৰ ঘটনা উপঘটনাতকৈ নাৰীসকলৰ সমস্যা ঘটনা ঘটনা উপঘটনাসমূহ বহুত বেছি নাৰীসকলৰ এই ঘটনা উপঘটনাসমূহক কোনো এজন লিখকে বৰ বেছি প্ৰাধান্য দিয়া দেখা নাযায় হয়তোবা কৌশিক নন্দন বৰুৱাৰ ৰাধাখনত নাৰীক প্ৰাধান্য দিছে যদিও দিছে গতিকে ময়ো ভাবোঁ একোগৰাকী কাহিনীত একোটা লিখনিত নাৰীক প্ৰাধান্য দিয়াতো দিয়াতো অতি জৰুৰী সূৰ্যফুলৰ দেশলৈ উপন্যাসখনত লেখিকাই গায়ত্ৰী প্ৰান্তিক শৰ্মাই যদিও নাৰী চৰিত্ৰক প্ৰাধান্য দিছে তথাপিও তাত পুৰুষ চৰিত্ৰৰ সমানে প্ৰাধান্য দিয়া দেখা গৈছে হয় হয় লিখনিসমূহত দিলে একোটা নাৰী চৰিত্ৰ বেছি প্ৰাধান্য দিব লাগে কিয়নো নাৰীসকলৰ জৰিয়তে একোখন সমাজ সৃষ্টি হৈছে নাৰীয়ে হ'ল একোখন সমাজৰ মূল একোখন ঘৰৰ যিদৰে একোজোপা গছৰ ঘাই শিপাডালেই হৈছে মূল গতিকে একো মূল একোখন সমাজৰো মূল হৈছে নাৰী নাৰীসকলৰ অবিহনে সমাজৰ উন্নতিৰ দিশটো আধৰুৱা বা সমাজৰ উন্নতিৰ দিশটো সম্ভৱ নহয় এই লিখনিসমূহে মোক বিশেষভাৱে প্ৰভাৱ পেলায় কিয়নো মই যিসমূহ লিখনি লিখোঁ সেইসমূহত মই নাৰী চৰিত্ৰক প্ৰাধান্য দিওঁ আৰু সমাজৰ এনে এইবোৰ ঘটনাক মই বিশ্লেষণ বা এইবোৰ ঘটনাই মই লিখোঁ যিসমূহ ঘটনাত সমাজৰ প্ৰতিটো দিশ সমাজৰ প্ৰতিটো খোজ সমাজৰ প্ৰতিটো কৰ্ম সমাজৰ প্ৰতিটো কাম আদি সম্পূৰ্ণকৈ বিশ্লেষণ কৰিব পাৰোঁ সমাজৰ প্ৰতিটো কোণেই যাতে মোৰ লিখনিসমূহত প্ৰকাশ পায় সেইসমূহত মই অধিকভাৱে দৃ দৃষ্টি নিক্ষেপ কৰোঁ নাৰীসকলৰ সকলো সমস্যা নাৰীসকলৰ সকলো ঘটনা মই বিশ্লেষণ কৰাত সহায় কৰোঁ বিশ্লেষণে মোক সহায় কৰে একোগৰাকী নাৰীয়ে সৃষ্টিৰ মূল গতিকে মোৰ লিখনিসমূহত মই নাৰী চৰিত্ৰক প্ৰাধান্য দিওঁ আৰু সমাজৰ সেইসমূহ দিশ মই বিশ্লেষণ কৰোঁ যিসমূহ দিশে সমাজখনক উন্নতিৰ পথত সমাজক আগবঢ়াই নিয়াত সমাজক অৰ্থনৈতিক দিশত সহায় কৰাত আৰু সকলো সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰি অহা দেখা গৈছে